আমি সদাই গধূলী ধূপ ধূনা জলাওঁ পূজা কৰো কিন্তু পূজা কৰা আগত গোটেই ঘৰত ঘৰ চফা তফা কৰি মেলি মচা মেলা কৰি আনি তাৰপিছত ধূপ চাকি জলাওঁ ধূপ চাকি জলাই পাৰ্থনা কৰো ঘৰখনৰ মংগলৰ কাৰণে পাৰ্থনা এটা গাওঁ আৰু পাৰ্থনাটো যে যিকোনো পাৰ্থনা এটা গাওঁ পাৰ্থনাতো বহুত আছে যিকোনো পাৰ্থনা এটা গাওঁ ঘৰখনৰ মংগলৰ কাৰণে চবেই যাতে ভালে কুশলে থাকক সুখে শান্তিৰে থাকক লৰা ছোৱালীবিলাক ভালে কুশলে থাকক ঘৰখনো সুখে শান্তিৰে থাকক সদাই যাতে ঘৰত যিকেইটা জীৱ জন্তু আছে তেওঁলোকো সুখে শান্তিৰে থাকক যাতে সেই বুলি পাৰ্থনা কৰো ৰাতিপুৱা পাৰ্থনা কৰো ৰাতিপুৱা গধূলী সদাই আমি পূজা কৰোঁ পূজা কৰো চাকি দিওঁ ধূপ জলাওঁ থাপনাখনত ঘৰত এখন থাপনা এখন থাকেই থাপনাখন পাতো প্ৰত্যেকৰ ঘৰতে আছে বাৰু তেনেকৈ থাপনাখন ৰাতিপুৱা গধূলী ধূপ চাকি জলাওঁ আৰু সদাই